হেল্ল' হয় বাইদেউ কওকচোন আছে আছে কেজি এতিয়া এশ ষাঠি টকাকে দি আছোঁ নহয় বাইদেউ এতিয়া দামটো বাঢ়িছে কাৰণ মাৰ্কেটত নাইকিয়া পাবলৈ নাই ন আপেল ষাঠি টকাটো বহুত বেছিয়ে কম হৈ যায় আশী টকাটো আমাৰ কিনা দামেই নাথাকে কিনিবলৈ আমি নাপাওঁ আশী টকাত বাইদেউ কিবা এটা বিশ টকা এটা কমাই দিব পাৰিম তাতকৈ বেছি নোৱাৰিম নহয় আপোনাক এশ চল্লিছকে দিব পাৰিম আৰু আপুনি কিমান মান ল'ম বুলি ভাবিছে দুই কেজি মান বাৰু হ'ব বাৰু এনেই বাকী আপোনাক কিবা লাগিছিল নেকি আৰু বেলেগ ডালিমৰ কেজি আপোনাৰ এশ আশী টকা হয় হয় নাই এতিয়া বাঢ়িছেই বাইদেউ এতিয়া কম দামত পাব আপুনি আম পাব বাকী ধৰি লওক আম লিচু এইবোৰহে বতৰ চিজন মানে ফল এইবিলাক কমকে পাব বাকী এইবিলাক নাইকিয়া হৈ গৈছে এতিয়া আপেলটো নাইকিয়া হৈ গৈছে বজাৰত হ হ'ব ডালিমতো আপোনাক মই আৰু বিশ টকা এটা কমাই দিব পাৰিম হয় আপোনাক লাগে কিমান ডালিম আৰু বেলেগ ডালিম মই এশ বিশ টকাত দিব পাৰিম

আৰু দহ টকা ধৰি দিব আপুনি আৰু বেলেগ কিবা লাগে নেকি আপোনাক কল মই ডৰ্জন হিচাপে বেচি আছোঁ ষাঠি টকাকে

কোনটো কল লাগে আপোনাক মালভোগ কল লাগে নে জাহাজী কল লাগেনে কি কল লাগে মালভোগ কল মালভোগ মালভোগ কল আপুনি ডৰ্জন হিচাপে নিলেহে ষাঠি টকাত পাব আৰু আপুনি পঞ্চাশ টকাকে দিব দিব পাৰিম মই আপোনাক হয় হয় বাৰু ঠিক আছে বাইদেউ আপুনি আহিব মই মিলাই কৰি আপুনি কিবা এটা কৰিম দিয়ক যোগ যাগকে কিবা এটা কৰি দিম আপুনি আহিব তথাপিও হা হা ঠিক আছে